হেল্ল' মই শংকৰ নগৰৰ পৰা নন্দিতাই পঞ্জীয়ন অফিচলৈ কল কৰিছিলোঁ মই জানিব বিচাৰোঁ যে আমাৰ ওচৰ চুবুৰীয়া ঘৰৰ এটি শিশু সন্তান জন্ম হৈছিল তেখেতৰ সন্তানটিৰ বাবে পঞ্জীয়ন অফিচত জন্ম প্ৰক্ৰিয়া চলি কিমান দূৰ আগবাঢ়িছে মই জানিব বিচাৰোঁ কিয়নো বহু দিনেই হ'ল কোনো এটি খবৰ পোৱা নাই গতিকে অনুগ্ৰহ কৰিব বিচাৰোঁ যে সোনকালে যাতে পঞ্জীয়ন কাৰ্য সম্পূৰ্ণ হয় ধন্যবাদ